হেল্লো মদন ইলেক্ট্ৰনিক্ছ মদন হয় নাই মদন মদন ঐ মই মণ্টুদাই কৈছোঁ কি হ'ল তোৰ যে এই মিক্সাৰ গ্ৰাইণ্ডাৰটো যে আনিছিলোঁ যে বাজাজৰ ওপৰত নামটোহে বাজাজ আছে কি মিক্সাৰ গ্ৰাইণ্ডাৰ দিলি মোক এসপ্তাহ হৈছে অনা অঁ এই মছলা পিছাটো যে কাম নিদিয়া হৈ গ'ল কি এইটো ব্লেডখনে কি হ'ল মছলা গুড়িয়েই নহয় হেঁ বাজাজৰ নাম লৈ পিনে কি কি ফাল্টু কোম্পানী দিলি ওপৰত বাজাজ আছে মিক্সাৰ গ্ৰাইণ্ডাৰত বাজাজ লিখাই নাই জাব্ৰাকে এটা কোম্পানী দি দিলি নাম সেইটো পেকেটৰ ওপৰত তেনেকৈ নাম বাজাজ লিখাই আনিছিলি নি তই এতিয়া মছলা পিছা মই চাটনি পিছাটো বাৰু যেনে তেনে কাম কৰি আছে এই মছলা পিছাটো কামেই নাই মছলাই মোৰ মেইন দৰকাৰী ন এইটো মই কাইলৈ লৈ যাম মিক্সাৰ গ্ৰাইণ্ডাৰ তই মোক বেলেগ এটা কিনি দি দিবি মই সেইচব মতলব নাই মোৰ অঁ মোক বেলেগ এটা মিক্সাৰ গ্ৰাইণ্ডাৰ লাগিব এইটো মই চলালোঁ মলালোঁ সেইটো মতলব নাই তই মোক এইটো বদলি কৰি দিবি মই সেইচব নেজানো মোক কাইলৈ ভিতৰত তই মিক্সাৰ গ্ৰাইণ্ডাৰ বদলি কৰি দিবি এইটো কাম নাই নচলে কি জাব্ৰা মিক্সাৰ গ্ৰাইণ্ডাৰ দিলি তই মোক বাজাজৰ নামত তই মোক ফাজাজ দি দিলি ঠগিবলৈ আৰু মানুহ নেপালি চিনাকী মানুহটোক ঠগে নি মানুহে এনেকৈ সেইচব মই নেজানো মোক কাইলৈৰ ভিতৰত মিক্সাৰ গ্ৰাইণ্ডাৰ বদলি কৰি দিবি তোৰ এইটো মই কাইলৈ মই দোকানত পেলাই আহিম মোক বেলেগ এটা মিক্সাৰ গ্ৰাইণ্ডাৰ দি দিবি ভাল কোম্পানী মই চব চাই মেলি আনিম এইবাৰ মই ঠগন খাবলৈ নাই আৰু আৰু তোক বেছি পইচা অলপ মই দি দিম বাৰু এইটো কোনো কথা নাই কিন্তু মোক ভাল দিবি পইচাটো বাৰু এইটো মোৰ এইটো যিমান টকা আছিলে সিমান টকা কাটি পিনেহে পইচা দিম আকৌ তোক ঠিক আছে মোৰ এইবিলাক নচলিলে তই এইবিলাক কাক ঘূৰাৱ ঘূৰাই থাকিবি মুঠতে মোৰ মিক্সাৰ গ্ৰাইণ্ডাৰ কাইলৈ বদলি কৰি দিবি হ'ব ম জা সেইবোৰ নাজানো মই মোক কাইলৈ বদলি কৰি দিবি আৰু